অঁ হয় কোৱাচোন অঁ ভাল ভাল তোমাৰ ভালনে অঁ মই মানে অকণমান বিজি আছিলোঁ মই আছোঁ আৰু এতিয়া এনে তোৰ ভালনে অঁ ঘৰত ভালেই অঁ বেয়া লগা নাই বাৰু ভালেই

অঁ কৰিছোঁ কৰিছোঁ অঁ তাকে মোৰো মনত পৰে যাবলৈ অকণমান অসুবিধা হয় ইয়াৰ পৰা ইমান সোনকালে নোৱাৰিও যাবলৈ অঁ নিশ্চয় যাম নিশ্চয় যাম তাকে তাকে হয় হয় তাকে যাবলৈও অকণমান দিগদাৰ হয় ইয়াৰ পৰা তাত বহুত ডেভলপ হৈছে বুলি শুনিছোঁ বাৰু

অঁ অঁ ভালেই ভাল হ'লেই ভাল লাগে অঁ অঁ তাকে আগতে সেইবিলাকৰ কাৰণেই ইমান দিগদাৰ হয় আমাৰ

অঁ

অঁ এই বনোৱা মেলা হৈছে আৰু তাকে ঠিক আছে ভাল লাগিল দে খবৰ ল'লি অঁ ঠিক আছে ঠিক আছে হ'ব অঁ অঁ অঁ হ'ব